অ হেল্ল' এই আপোনাৰ বোলে আপুনি বোলে বৰ চবজি বোলে বেপাৰ কৰে চবজি মানে মোক অলপমান চবজি লাগিছিল মানে মোৰ এই এক কুইণ্টলমান চবজি লাগিছিল

অ আপুনি কিমানমান ৰেটত দিয়ে কিমানমান ৰেটত দিয়ে অলপ কম নাই নেকি অ অ মানে মোক অলপমান বেছিকৈ লাগিছিল বেছিকৈ লাগিলে অলপমান আপুনি

আপুনি বেছিকৈ আৰু কম কৰিব নোৱাৰে নেকি মানে ধৰি লওক পোন্ধৰশ টকা কৰিছে আপুনি যদি হাজাৰ মানত ধৰে কওক আপুনি মই লওঁ আপোনাৰ পৰা অ ওম ওম ওম মানে মই ভাবিছিলোঁ মই ভাবিছিলোঁ কি অলপ যদি কমত পায় আৰু মোৰ ভাল হয় মিলোৱা মিলি কৰি দিয়ক আৰু মই অলপমান বস্তু নলওঁ দিয়ক বেছিকৈ ল'ম আপোনাৰ পৰাই অলপমান অ হয় নেকি ঠিক আছে নহ'লে মই আপোনাক লগ কৰিম বাৰু অ অ হ'ব দিয়ক আ অলপ কমাই ধৰিব আৰু অ হ'ব দিয়ক হ'ব দিয়ক